বড়ো বঙালীৰ দৰে অঞ্চলটোৰ অন্যান্য ভাষাৰ সৈতে অসমীয়া ভাষাটোৰ সম্পৰ্ক অসমীয়া ভাষাটো এটা মাতৃভাষা আমাৰ অসমৰ মাতৃভাষা হয় আৰু বেছি জনগোষ্ঠীৰূপে অসমত অসমীয়া মানুহবোৰেই আছে আৰু বড়ো বঙালীৰ জনসংখ্যাটো যিহেতু অসমত অসমীয়া মানুহতকৈ অকণমান কম হয় সেইকাৰণে অসমীয়া ভাষাটো বড়ো বঙালীৰ দৰে অঞ্চলটোৰ অন্যান্য ভাষাৰ লগতো সম্পৰ্কিত বা জড়িত হৈ আছে